মই অলপ দিনৰ আগত অপোনালোকৰ দোকানৰ পৰা এখন চোফা লৈছিলোঁ চোফাখন মই ব্যৱহাৰ কৰি বহুতো ভালেই পাইছোঁ চোফাখনত বহিবলৈয়ো আৰামদায়ক আৰু চোফাখন মই বহুতো কম মূল্যতে আপোনালোকৰ পৰা পালোঁ চোফাখনত ঘৰৰ সকলো সদস্যই বহিও বহুতো আৰাম পাইছে তাতে চোফাখন চোফাখনৰ যিটো কাঠ সেই কাঠটোও বহুত ভাল কোৱালিটিৰ কাঠ সহজতে ঘূণ আজিকালি দেখা যায় বহুতো চোফা সোনকালে ঘূণ পোক পৰুৱাই খাই দিয়ে কিন্তু সেইখন চোফা সহজতে খাব নোৱাৰে চোফাখন যথেষ্ট আহল বহল চোফাখনত কোনোবা এজন আলহী যদি আহে কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানলৈ বুলিয়েই যদি ঘৰত বিচনা নাথাকে তেতিয়া সেই বিচনাখনতে চোফাখনতে শুব পাৰে গোটেই ৰাতি কটাব পাৰে শুই চোফাখনত বহুতো চুমকি লাগি আছে আৰু তাত যিবোৰ কুশ্বন লাগি আছে সেই কুশ্বনবোৰ বহুত কোমল আৰু বহুতো আৰেম আৰামদায়ক সেই কুশ্বনৰ লগতে তাত চোফাখনত স্প্ৰীং লাগি আছে সেই স্প্ৰীংবোৰ মানুহ বহাৰ লগে লগে চোফাখন যিহেতু তললৈ সোমাই যায় কিন্তু উঠাৰ লগে লগে সেইখন আকৌ নিজৰ জেগালৈ গুচি আহে চোফাখন বহুতো আৰামদায়ক আৰু চোফাখন আজিকালি যিহেতু চোফাবোৰ বহুতো দাম হয় কিন্তু এজন আমাৰ নিচিনা পৰিয়ালৰ বাবে সেই চোফাখন সুলভ মূল্যত পোৱাৰ বাবে বহুতো সৌভাগ্যৰ কথা চোফাখন দেখি ওচৰ চুবুৰীয়ায়ো বহুতো ভাল পাইছে আৰু আমাৰ ঘৰতে হোৱা বহুতো অনুষ্ঠান প্ৰতিষ্ঠানত ব্যৱহাৰ কৰিব পৰা হৈছে